মই আজৰি টাইমত চিলাই কৰি ভাল পাওঁ তাৰপা কাপোৰো চিলাওঁ কাপোৰ চিলাইও ভাল পাওঁ মেচিন মাৰি খুব ভাল পাওঁ মই আগতে মোৰ বাইদেউৰ পৰা শিকিছিলোঁ মানে বাইদেউৱে ওচৰতে মানে মই পঢ়ি থকা ওচৰতে আহি পেলাই এনেকৈ এম্ব্ৰইদাৰি কৰি থাকে চিলাই কৰি থাকে তেতিয়া তাইৰ পৰাই মই চাই চাই শিকিলোঁ এতিয়াও সেই আজৰি টাইমত মই মেখেলা চাদৰ চিলাওঁ আৰু মানে কি ফুল কৰোঁ এম্ব্ৰইদাৰি হাতে কৰোঁ গুজৰাটী ফুল কৰোঁ তাৰপিছত কি কয় এইটো গুজৰাটী তাৰপিছত মকৰা চিলাই বুলি কয় এটা তেনেকৈ বিভিন্ন ধৰণৰ কেইবাবিধো চিলাই আছে তাৰপিছত আকৌ মেখেলা চাদৰো মই নিজে চিলাওঁ ব্লাউজো চিলাওঁ মানে ব্লাউজটোতো নিজে চিলালে বহুতেই ভাল বেলেগৰ ওচৰততো চিলাবলৈ দিলে বহুত দাম লয় সেইটো কাৰণে মানে নিজে চিলাওঁ আৰু আৰু কূৰ্তি চূৰ্তি বিলাকো চিলাওঁ নিজেই নিজৰ কামটো নিজে কৰি লওঁ আৰু এতিয়া মোৰ এম্ব্ৰইদাৰি বিলাক যেতিয়া অকণমান ভাল দেখিছে বেলেগ মানুহৰ চকুত পৰিছে তেতিয়া মানে মোক এতিয়া বেলেগও মানে অৰ্ডাৰ দিয়ে আৰু চিলাবৰ কাৰণে এম্ব্ৰইদাৰি কৰিবৰ কাৰণে বিয়া সবাহত দিয়ে ধৰক গাৰুৱাৰত কৰিবলৈ দিয়ে তাৰপিছত আকৌ ৰুমাল চিলাই কৰিবলৈ দিয়ে বেলেগেও কাপোৰো চি মানে কাপোৰো মেচিনত মানে মাৰিবৰ কাৰণে দিয়ে আৰু এযোৰ দুযোৰ তেনেকৈ পাই থাকোঁ বেলেগৰ পৰাও কোনোবাই চিলাবলৈ দিয়ে তাৰপিছত আৰু মানে ছোৱালীৰ কাৰণে সৰু সৰু স্কাৰ্ট চিলাই ভাল লাগে সেইবোৰ চিলাওঁ তাৰপিছত তাৰপিছত তেনেকৈ কূৰ্টী কূৰ্টীবিলাক ভাল লাগে চিলাই সেইবিলাকো নিজৰ কাৰণে নিজে চিলাই লওঁ ব্লাউজ চিলাওঁ